ক'ভিডৰ সময়ত আমি ঘৰতে সোমাই আছিলোঁ ক'তো যোৱা নাছিলোঁ আৰু সামাজিক দূৰত্ব বজাই ৰাখিছিলোঁ সময়ত আমাক একেখিনি মানুহ গোট খাব দিয়া নাছিল ডিষ্টেন্স মেইনটেইন কৰিছিলোঁ আৰু ঘৰত কোনো মানুহ আহিব দিয়া নাছিল আৰু ক'তো আমি যোৱা নাছিলোঁ ভেকচিন আৰু ভেকচিনৰ ব্যৱস্থা হৈছিল বহুতখিনি মানুহখিনিৰ বহুত প্ৰভাৱ পৰিছিল তো কোনো যাব পৰা নাছিল কলেজ স্কুল সকলো বন্ধ আছিল ভাইৰাছে কৰোণা ভাইৰাছে গোটেইখিনি চাইনাত হৈছিল প্ৰথম বহুত প্ৰভাৱ পৰিছিল আমি চেনিটাইজাৰ ব্যৱহাৰ কৰিছিলোঁ কৰিছিলোঁ কোনোবা যদি আহেও ঘৰলে চেনিটাইজাৰ ব্যৱহাৰ কৰিব দিছিলোঁ বেছি মানুহ গোট খাব দিয়া নাছিল ফাৰ্ষ্ট ড'জ লৈছিলোঁ তাপা আহিলে আপোনাৰ ছেকেণ্ড ড'জ লৈছিলোঁ ছেকেণ্ড ড'জ দিছিলে বেজি বহুতখিনি আমাৰ প্ৰভাৱ পৰিছিল পুৰণা মানুহক ক'তো যাব দিয়া আছিল আমি কৰোণাৰ সময়ত ভালকে হাত ধুইছিলোঁ আৰু আমি মুখত মাস্ক পিন্ধিছিলোঁ সকলোৱে লগাইছিলে মাস্ক ক'ৰবাত যদি যাওঁ তেতিয়াও একদম ডিচটেন্স মেইনটেইন কৰিব দিছিল আমি ঘৰত কৰোণাৰ সময়ত আমি ঘৰতেই খাইছিলোঁ বস্তু ক'তো ওলাই যাব নোৱাৰা হৈছিলোঁ সকলোখিনি ঘৰতেই ক'তো ক'তো কতো কোনো যাব নোৱাৰে সেইখিনি ক'ভিডৰ সময়ত আমি চেনিটাইজাৰ ইউজ কৰিছিলোঁ আমি সকলোৱে বেজি ল'বলৈ গৈছিলোঁ আমাৰ ওচৰতে চিকিৎসালয় আছে চিকিৎস চিকিৎসালয়তে আমি বেজি লৈছিলোঁ প্ৰথমটো লৈছিলোঁ এইবাৰ আকৌ তিনি মাহৰ পিছত আকৌ এটা ছেকেণ্ড ড'জ আহিছিল ক'ভিডে মানুহক বহুত প্ৰভাৱ পেলালে ক'ভিডে মানুহক বহুত বেজী দি মানুহক বহুত জুৰুলা কৰিলে মানুহক বেজি লোৱাৰ সময়ত আমাৰ ঘৰলে আহি জ্বৰ উঠিছিল প্ৰথম ড'জত জ্বৰ উঠিছিল আকৌ ছেকেণ্ড ড'জত উঠা নাছিল ক'ভিডে বহুত মানুহক বহুত মানে প্ৰভাৱ পেলালে ক'ভিডে মানুহক বহুত প্ৰভাৱ পেলালে আমি মাস্ক পৰিধান কৰিছিলোঁ কভিডৰ সময়ত চেনিটাইজাৰ ইউজ কৰিছিলোঁ সকলোৱে যোন আহে ঘৰতে যদিও কেতিয়াবা অহা হয় হাত ধুব দিছিলোঁ ক'ভিডে মানুহ বহুত প্ৰথমতে চাইনাত হৈছিল ক'ভিড প্ৰভাৱ পেলালে

ক'তো কোনো যোৱা নাছিল ইঘৰ সিঘৰ মানুহ যোৱা নাছিল ক'তো ক'ভিডে ক'ভিডৰ বেজি ল'লোঁ ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ আমি চেনিটাইজাৰ ইউজ কৰিছিলোঁ কৰিবলৈ কৈছিলোঁ ক'তো ঘৰলৈ দৰ্জা বন্ধ আছিলে কোনোবা আছিলে কোৱাইণ্টেন কোৱাৰিণ্টেনত কষ্ট হ'ল থাকিবলে মানুহ বেছিকে ক'তো গোট খাব দিয়া নাছিলোঁ বা দোকান বজাৰ একো কৰিব নোৱাৰা হৈছিলোঁ গোটেইখিনি বহুত বেয়া হ'ল বহুতখিনি কষ্ট হ'ল আমাৰ সকলোৰে দেশজুৰি গোটেই বিভিন্ন ধৰণৰ স্কুল কলেজ সকলো বন্ধ আছিল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ পঢ়াৰ দিগদাৰ হৈছিল সেই সময়ত অনলাইন ক্লাছো কৰা হৈছিল অনলাইন ক্লাছ কৰি সকলো ছাত্ৰ ছাত্ৰী তেনেকেই পঢ়িবলগীয়া হৈছিল বহুত কষ্ট হ'ল ছাত্ৰ ছাত্ৰী বহুত দিগদাৰ হ'ল চলিবলে

ক'ভিডে নানান ধৰণৰ চবৰে দেশজুৰি গোটেইখনকে বেমাৰ গোটেই ঘৰত প্ৰভাৱ পেলাইছিলে গোটেই ভিতৰত জুৰুলা কৰিছিলে বহুত দেশজুৰি বহুত মানুহ ঢুকালে ক'ভিডত নানা মানুহ সৰু ডাঙৰ কম বয়সীয়া ল'ৰা ছোৱালী আমাৰ ঘৰৰ ওচৰত দাদা এজন ঢুকাইছিলে বা এজনী ঢুকাইছিলে কৰোণাই বহুত প্ৰভাৱ পেলালে বিভিন্ন ধৰণৰ দেশজুৰি কৰোণাৰ সৈতে যুঁজি আছিলোঁ মই আমিও বহুত যুজিলোঁ কৰোণাৰ লগত ব্যৱহাৰ কৰিছিলোঁ সকলো সময়তে আৰু খোৱা বোৱাতো আমি বহুত যত্ন কৰিছিলোঁ সকলো সময়তে হাত ধুই

আমি মাস্ক পৰিধান কৰিছিলোঁ সকলোৱে কৰিছিলোঁ মাস্ক

পৰিধান কৰিছিল বহুত কৰোণাৰ সময়ত প্ৰভাৱ পেলাইছিল বহুত মানুহৰ মৃত্যু হৈছিল সৰু ডাঙৰ ছাত্ৰ ছাত্ৰী কলেজ স্কুল সকলো বন্ধ আছিল কৰোণাই বহুত দেশজুৰি সমগ্ৰ দেশ কঁপাই তুলিছিল

তো কোনো কাৰো ক'তো বজাৰ কৰিব নোৱাৰিছিলোঁ ক'তো যাব নোৱাৰোঁ

সকলোৱে বন্ধ আছিল আৰু কিছুমান মানুহ আছিল কিছুমানৰ পজিটিভ ওলাইছিল চৰ্দি জ্বৰ হৈছিল সকলো বেমাৰ হৈছিল চবৰে বহুত প্ৰভাৱ পৰিল আৰু বহুত কষ্ট হ'ল খোৱা বোৱাটো আমাৰ বহুত কষ্ট হ'ল ঘৰত আছিলোঁ ক'তো যাব পৰা নাছিলোঁ গোটেই মানুহখিনি সকলো ঘৰতে কোনো কাৰো ঘৰতে যাব নোৱাৰে কৰোণাই মানুহক বহুত প্ৰভাৱ পেলালে

আমি সকলোৱে মাস্ক প্ৰয়োগ কৰিছিলোঁ আৰু যদি ক'ৰবাত যোৱা হয় মাস্ক পৰিধান চব সকলোৱে কৰিছিলোঁ আৰু ক'ভিডৰ সময়ত আমাৰ

বস্তু বজাৰ সামগ্ৰী বহুত কষ্ট হৈছিল দোকান বজাৰ কৰা ক'ৰবাত ফুৰিবলে যোৱা বহুত কষ্ট পালোঁ অকল আমি বুলি নহয় গোটেই সমগ্ৰ দেশজুৰিয়ে এই যিটো ভাইৰাছ বহুত কষ্ট হ'ল সকলোৰে কোনো বস্তু ক'তো কোনো ক'তো যাব নোৱাৰোঁ স্কুল কলেজ সকলো মানে কিবা বিবাহ বা সকাম কিবা বাৰ্থডে যদি পতা হয় মানুহক একেলগে ক'তো গোট খাব দিয়া নহৈছিল যদিও দিয়া হৈছিল বিয়া সকাম বা সামাজিক দূৰত্ব বজাই ৰাখিবলগীয়া হৈছিল ক'তো যেন এনেকুৱা আৰু নহয় সমগ্ৰ দেশকে কৰোণাই কঁপাই তুলিল বহুত মৃত্যু হ'ল

ভেকচিন ভেকচিনে দিলেও মানুহক ভেকচিন দিলেও মানুহে মাস্ক পৰিধান কৰিবলগীয়া হৈছিল প্ৰথম ড'জ লোৱা হ'ল ছেকেণ্ড ড'জো লোৱা হ'ল আৰু সকলো ল'ৰা ছোৱালীও কলেজ স্কুল বন্ধ কৰা হৈছিল আৰু যিখিনি অনলাইন বুলি কয় অনলাইন ক্লাছ কৰা হৈছিল পৰীক্ষা লোৱা হৈছিল সকলোখিনি মোবাইলতে কৰা হৈছিল খোৱা বোৱাতো অলপ কষ্ট হ'ল সকলোৰে কৰোণাই বহুত সমগ্ৰ দেশজুৰি বহুত কঁপালে আৰু এনেকুৱা নাহক বেমাৰ যাতে সকলোখিনিৰে বহুত কষ্ট গ'ল আমি চেনিটাইজাৰ ইউজ কৰিছিলোঁ মাস্ক পিন্ধিছিলোঁ সকলোকে পিন্ধিবলৈ কোৱাও হৈছিল আৰু ঘৰলৈ গ'লে চাবোনেৰে হাত ধোৱা হৈছিল ভিতৰলে সোমালে